হয় আমাৰ অঞ্চলৰ স্কুলসমূহত বুৰঞ্জী পঢ়োৱা হয় আৰু এই ইতিহাসসমূহ বৰ্ণনা কৰাৰ কিছু পৰিমাণে পৃথকো হয় মোৰ মতে ভাৰতৰ ঐতিহাসিক বহুটো এনেকুৱা পৰিঘটনা আছে যিবোৰ আমাৰ স্কুল বা বিদ্যালয়সমূহত শিকাব পাৰি ইমানে মোৰ ক'ব ল'গা